প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ এটি অত্যন্ত উল্লেখযোগ্য পদক্ষেপ হ'ল স্বচ্ছ ভাৰত অভিযান এই স্বচ্ছ ভাৰত অভিযান দুহাজাৰ চৈধ্য চনৰ দুই অক্টোবৰত দিনা মহাত্মা গান্ধী গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰথম পালন কৰা হৈছিল আৰু সেই তেতিয়াৰ পৰাই আজিলৈকে স্বচ্ছ ভাৰত অভিযান মিছন চলি আহিছে স্বচ্ছ ভাৰত অভিযানে মোৰ লগতে আমাৰ পৰিয়াল আৰু আমাৰ গাঁওবাসীকো যথেষ্টই প্ৰভাৱান্বিত কৰিছে এই ক্ষেত্ৰত নিশ্চয় আমি আমাৰ চৰকাৰৰ শলাগ ল'ব লাগিব লগতে আমাৰ পঞ্চায়তৰ যিখিনি প্ৰাৰ্থী তেওঁলোকৰো শলাগ ল'ব লাগিব তেওঁলোকে একেবাৰে গাঁও অঞ্চললৈ গৈ তাত চাফ চিকুণতাৰ যিটো গুৰুত্ব সেই বিষয়ে সুন্দৰকৈ বাখ্যা কৰিছে লগতে বিভিন্ন এন জি অ'ৰ মাধ্যমেৰেও গাঁওবাসী যিখিনি অশিক্ষিত গাঁওবাসী বা যিখিনিয়ে চাফ চিকুণতাৰ বিষয়ে বিশেষ নাজানে তেওঁলোককো এন জি অ'ৰ ফালৰ পৰা যথেষ্টখিনি জাগৃত আৰু সজাগ কৰা হৈছে এতিয়া মই যদি নিজৰ অভিজ্ঞতাৰ পৰা স্বচ্ছ ভাৰতৰ বিষয়ে ক'ব বিচাৰোঁ তেতিয়াহ'লে ক'ব লাগিব যে এই স্বচ্ছ ভাৰত অভিযানে আমাৰ ভিতৰুৱা অঞ্চলবিলাকো চাফা কৰাত আৰু শুদ্ধতা কি তাৰ বিষয়ে জনাত আমাক সহায় কৰিছে এতিয়া মই যদি মোৰ অঞ্চলটোৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে আজিৰ পৰা দহ বছৰ আগতে বা আজিৰ পৰা আঠ ন বছৰ আগতে আমাৰ গাঁওবিলাকত কোনো ধৰণৰ ডাষ্টবিনৰ ব্যৱস্থা নাছিলে সকলো মানুহে নিজৰ বাৰীৰ পিছফালে জাবৰ পেলাইছিলে আৰু আগতে মানুহে প্লাষ্টিক আৰু যিখিনি কেঁচা পাচলিৰ আৱৰ্জনা সেইখিনি বেলেগ বেলেগকৈ যে পেলাব লাগে সেই কথাটো জনা নাছিলে কিন্তু এই স্বচ্ছ ভাৰত অভিযানে মানুহৰ মাজত সজাগতা অনাৰ বাবে আজিকালি আমাৰ অঞ্চলৰ যিখিনি ৰাইজ তেওঁলোকে প্লাষ্টিকৰ বেগবিলাক একাষৰীয়াকৈ পেলায় আৰু যিখিনি মাটিৰ লগত মিহলি হৈ যোৱা আৱৰ্জনা যেনেকৈ পাচলিৰ বাকলি হওক বা আন গছৰ পাত হওক সেইবিলাক বেলেগ ধৰণে পেলায় বা তাৰ পৰা যিটো পচন সাৰ সেয়া তৈয়াৰ কৰাৰ বাবেও বহুতে ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে এই যিটো আমাৰ গ গভমেণ্ট অৰ্থাৎ চৰকাৰে লোৱা যিটো পদক্ষেপ সেই পদক্ষেপে লাহে লাহে আমাৰ গাঁওবিলাকৰ পৰা আৰম্ভ হৈ নদী আৰু সাগৰত সাগৰৰ পাৰলৈকে লাহে লাহে আমি পৰিষ্কাৰ হোৱা দেখিবলৈ পাইছোঁ যদি আমি আমাৰ অসমৰ ব্ৰহ্মপুত্ৰ নদীটোকে চাওঁ এটা সময়ত ব্ৰহ্মপুত্ৰ নদীৰে যিটো লেতেৰা পানী বৈ আহিছিল আজিৰ পৰা চাৰি পাঁচবছৰ আগতে কোভিডৰ আগলৈকে যিটো লেতেৰা পানী আছিলে এতিয়া সেই যিটো পানী নদীৰ যিটো পানী পানীটোৰ যিটো ঢৌ আৰু পানীৰ যিটো বহন ক্ষমতা